নমস্কাৰ মোৰ নাম ভাস্বতী বৰুৱা মোৰ মই অসমৰপৰা কৈছোঁ মোৰ জন্ম এখন সৰু গাঁৱত আৰু গাঁৱৰ পৰিৱেশতেই মই খেল ধেমালিৰ মাজেৰে পঢ়া শুনাৰ মাজেৰে ডাঙৰ দীঘল হৈছোঁ মোৰ শৈশৱৰ বহুতো এনেকুৱা ভাল লগা স্মৃতি আছে এই এই সেই শৈ শৈশৱকালৰ সেই স্মৃতিবোৰ মোৰ এতিয়াও মানে স্মৃতিৰ মানসপটত এতিয়াও মোৰ ভাহি থাকে আমি ৰাতিপুৱা শুই উঠি ঘৰৰ চাউলেৰে বনোৱা পিঠা মায়ে আমাক আমাক পঢ়িব দিয়ে তাৰপাছত পিঠাৰে চাহ দিয়ে তাৰপিছত আমি স্কুললৈ পঢ়া শুনা কৰি আমি কি কৰোঁ আমি পুখুৰীত গা ধুব গুচি যাওঁ তেতিয়া কোনো ধৰণৰ আমাৰ বাথৰুমৰ ব্যৱস্থা নাই আমি পুখুৰীত গা ধুব গুচি যাওঁ আৰু তাত বাঁহৰ কিছুমান সৰু দলঙৰ দৰে বনাই বনাই থয় আৰু সেই দলঙত বহি আমি মগেৰে কেতিয়াবা পানী তুলি তুলি গা ধুওঁ যিহেতু আমি তেতিয়া সৰু আছিলোঁ মা মা দেউতাহঁত যেতিয়া ওচৰে পাজৰে থাকে তেতিয়া আমাক পুখুৰীত মাহঁত দেউতাহঁত থাকে তাৰপাছত আমাক নমাই দিয়ে কিন্তু যেতিয়া মা দেউতা কিছুমান কামত থাকে তেতিয়া আমাক পুখুৰীত নামিব নিদিয়ে আৰু আমি তেনেদৰে মগেৰে পানী ঢালি ঢালি গা ধুওঁ আৰু মা দেউতাহঁত থাকিলে আমি পুখুৰীত সাঁতুৰিব তেতিয়াই শিকিছিলোঁ তাৰপিছত যেতিয়া সাঁতুৰিব জনা হ'লোঁ তাৰপিছৰেপৰা আমি পুখুৰীত নিজেই অকলেই সাঁতুৰি গা ধুবপৰা হ'লোঁ প্ৰথমতে যেতিয়া সাঁতুৰিব লৈছিলোঁ বহুত মানে ভয় লাগিছিলে আৰু ভালো লাগিছিলে বা আৰু এবাৰ যেতিয়া অকণমান সাঁতুৰিবপৰা হ'লোঁ তাৰপিছৰেপৰা আমাৰ স্কুলত গ'লেও মনত পৰি থাকে স্কুলৰপৰা গৈয়ে আকৌ পুখুৰীত জাঁপ দিব মন যায় আকৌ সাঁতুৰিব মন যায় সাঁতোৰাৰ প্ৰথমতে আমি মাটিত মাটিৰে মাটিত ধৰি লৈছিলোঁ হাত দুখেনেৰে আৰু ভৰি দুখন খুব মাৰি আছিলোঁ আৰু তাৰপিছত কেতিয়াবা এখন হাত পুটুককৈ এৰি দিছিলোঁ আৰু এখ এখন হাত হাতেৰে মাটিত ধৰি আছিলোঁ এনেদৰে এখন হাতেৰে কেতিয়াবা এৰি দিওঁ আৰু কেতিয়াবা দুয়োখন হাতেই এৰি দিওঁ তেতিয়া কিন্তু কিছুমান স্মৃতি এনেকুৱাও আছে এবাৰ মই পানী খাই দিছিলোঁ পানী খাই মোৰ এক অৱস্থা বেয়া হৈ গৈছিলে ইমান বেয়াকৈ পানী খাইছিলোঁ যে মই বমি কৰিব লগা অৱস্থা হৈছিল তাৰপিছত সাঁতুৰি নাদুৰি আমি এনেকৈয়ে সৰুতে ডাঙৰ হৈছোঁ তাৰপাছত আমি কেতিয়াবা আবেলি টাইম আবেলি সময়ত বাৰিষা বতৰত মাহঁতে যেতিয়া পথাৰত ভূই ৰুব গৈছিলে তেতিয়া আমি ভূই ৰুব যাওঁ ময়ো গুচি যাওঁ মাৰ লগত আৰু বহুতো মানে এনেকুৱা মোৰ স্মৃতি আছে এবাৰ মই পথাৰত বাগৰি পৰিছিলোঁ মায়ে যেতিয়া ভূই ৰুই আছিলে মোক নামিব মানা কৰি আছিলে কিন্তু মই তথাপি মাৰ কথা নুশুনি ভূই ৰুব গৈছিলোঁ আৰু এনেতে ভূই ৰুই থাকোতে মোৰ ভৰিখন অলপ খজোৱাইছিলে আৰু মই লাৰি চাইছিলোঁ লাৰি ভৰিখন যেতিয়া চুই চাইছিলোঁ তেতিয়া মানে মোৰ পিছল পিছল লাগিছিলে আৰু মই জঁপিয়াই দিছিলোঁ কাৰণ এডাল মোক ডাঙৰ হাতী জোকে ভৰিখনত মেৰিয়াই আছিলে মোৰ এনেকুৱা অৱস্থা হৈছিলে মই এতিয়া কি কৰিম আৰু মই তেতিয়া কেৱল ভৰি জোকাৰি জঁপিয়াই জঁপিয়াই গোটেই পথাৰখনৰ আলিয়ে আলিয়ে দৌৰিছিলোঁ আৰু মই মোৰ ভৰিখন চোৱাই নাছিলোঁ মই কেৱল বাগৰিছিলোঁ জঁপিয়াইছিলোঁ উঠিছিলোঁ দৌৰিছিলোঁ আৰু এটা সময়ত এনেকুৱা হৈছিলে আচলতে জোকদাল মোৰ ভৰিৰপৰা কেতিয়াবাই গুচি গৈছিলে কিন্তু তাৰপিছতো মই পাঁচ প্ৰায় পাঁচ দহ মিনিট মই এনেকেই দৌৰি দৌৰি ফুৰিছিলোঁ এইটো মইও এই ক এই স্মৃতিটো মোৰ এতিয়াও মনত পৰে আবেলি আমি কেতিয়াবা ল লগৰ সমনীয়াৰ লগত খেলা ধূলা কৰিছিলোঁ বিশেষকৈ কাবাডী খেল তাৰপিছত বিশেষকৈ আমি দৌৰি ফুৰিছিলোঁ আৰু লুডু হওক আৰু শিলগুটিৰে আমি যিটো আমি লাচ খেলা বুলি কওঁ এ এই খেলবিধ আমি লুডু আৰু লাচ খেল আমি সাধাৰণতে গৰমৰ দিনত আজৰি সময়ত গছৰ তলত বহি কৰিছিলোঁ আৰু অঁ এনেদৰে আমি বহুত খেলা ধূলাৰ মাজেৰে আচলতে বৰ আমাৰ শৈশৱকালটো আমি কটাইছিলোঁ